সমৰ কলা শিকিবলৈ বাবে তিনিটা গুণ সমৰ কলা শিকা ছাত্ৰ ছাত্ৰীত থকা অতিকৈ প্ৰয়োজনীয় সেই তিনিটা গুণ হ'ল একাগ্ৰতা ধ্যান আৰু ধৈৰ্য্য এই তিনিটা গুণ যদি সমৰ কলা শিকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীত থাকে তেনেহ'লে সমৰ কলাৰ জ্ঞান আহৰণ কৰাটো অতিকৈ সৰল হৈ পৰে ছাত্ৰ ছাত্ৰীসকলে সমৰ কলাৰ প্ৰশিক্ষণ সদায় কৰিব লাগে